সৰুৰে পৰা মাক ৰান্ধি থকা দেখিছিলোঁ দেখি কিছুমান কাম শিকি কিছুমান মই নিজেও ৰান্ধিবলৈ লৈছিলোঁ পোন প্ৰথমে যেতিয়া ৰান্ধিবলৈ লৈছিলোঁ তেতিয়া প্ৰথম লৈছিলোঁ মই মাটি মাহ শাক মাটি মাহক প্ৰথমতে মই ডলি লৈছিলোঁ ডলি অলপ পানীত জুবুৰিয়াই ৰাখিছিলোঁ জুবুৰিয়াই ৰখাৰ পিছত প্ৰথমতে আমি মই কেৰাহীত জুইকুৰা ধৰি কেৰাহীত পানী অলপ দি এই মাটি মাহখিনি ধোৱা মাটি মাহ পানী কেৰাহীত ঢালিছিলোঁ ঢালি উতলাই থাকিছিলোঁ উতলাই থকাৰ পাছত মাটিমাহ বৰ ভালদৰে নিসিজিলে পোন প্ৰথমে প্ৰথমতে মই মাটি মাহৰ কেনেকৈ ৰান্ধে সেইটো বৰ ভালদৰে নাজানিছিলোঁ যে মাটিমাহত কল খাৰ দিব লাগে বুলি আৰু সেই প্ৰথমতে ৰন্ধা মাটি মাহক বৰ ভালদৰে নিসিজিলে সেই কাৰণে মোৰ দ্বিতীয়বাৰ আকৌ যেতিয়া মই মাটিমাহক ৰান্ধিবলৈ লৈছিলোঁ তেতিয়া সেই উতলি থকা মাটি মাহত মই কল খাৰ দিয়াৰ পাছত মাটি মাহ ভালদৰে সিজিছিল আৰু ঠিক তেনেদৰে মই প্ৰথম বাৰ কচু শাক বনাবলৈ লৈছিলোঁ কচু শাকখিনিত যেতিয়া বাৰীৰ পৰা আনিলে আনি চুঁচ গুচাই গুচাই মই এটা কেৰাহীত সেই কচু শাকখিনি পানীত উতলাইছিলোঁ উতলাই উতলাই লৈ যেতিয়া পানীটো অকণমান কমিছিল তেতিয়া মই সেই কচু শাকখিনি নি পাত্ৰ এটাত বাকি ৰাখিছিলোঁ পানীখিনি পেলাই সেইখিনি ৰাখিছিলোঁ আৰু সেই কচু শাকখিনি ৰাখি মই যেতিয়া তেলত ভাজিবলৈ লৈছিলোঁ তেতিয়া তাত মই দিছিলোঁ নহৰু আদা আদা পিয়াঁজ জিৰা আকৌ তেনেদৰে কিছুমান মচলা মই তেজপাত দিছিলোঁ দিওঁতে মই প্ৰথমবাৰ ৰন্ধাৰ কাৰণে মই তাত জলকীয়াৰ পৰিমাণটো অকণমান কমকৈ দিছিলোঁ আৰু সেইবাবে মই সেই সেই কচু শাকখিনি বৰ ভাল কৰিব নোৱাৰিলোঁ সেই সেইটো এটা মোৰ প্ৰথম অভিজ্ঞতা কচু শাক ৰন্ধা তেতিয়া দ্বিতীয়বাৰ যেতিয়া মই ভালদৰে গম পাইছিলোঁ যে কচু শাকত জ্বলাৰ পৰিমাণ বেচি দিব লাগে তেতিয়া মই তাত কচু শাকত জ্বলা দিছিলোঁ আৰু তাৰ পৰা মই বুজিব পাৰিছিলোঁ যে কচু শাক ভাল কৰিবলৈ হ'লে জ্বলাৰ প্ৰয়োজন আৰু ঠিক তেনেদৰে মই প্ৰথম পায়স বনাবলৈ লৈছিলোঁ পায়স বনাবলৈ লওঁতে প্ৰথম পায়স বনাওঁতে মই গাখীৰখিনি দিছিলোঁ কেৰাহীত গাখীৰখিনি দিয়াৰ পাছত মই চেনী দি তাৰপাছতহে মই চাউলখিনি দিছিলোঁ আৰু তেনেকৈ দিয়াৰ পাছত প্ৰথম পায়স বনোৱা মোৰ বৰ ভাল নহ'ল সেইটো কাৰণে মই তেতিয়া প্ৰথম ৰন্ধা পায়স ভাল নোহোৱাৰ কাৰণে মই দ্বিতীয়বাৰ আকৌ ৰান্ধিছিলোঁ তেতিয়া মই ৰান্ধিছিলোঁ যে প্ৰথম গাখীৰ দিছিলোঁ গাখীৰ গৰম হোৱাৰ পাছত মই চাউল দিলোঁ চাউল দিয়াৰ পাছত মই চা যেতিয়া গাখীৰ আৰু চাউল উতলিলে হ'বলৈ হ'ল তেতিয়া মই চেনী দিলো আৰু তেনেদৰে মই ৰান্ধিছিলোঁ আৰু সেইবাৰত ৰন্ধা পায়স ভাল হৈছিল আৰু এনেদৰে মই ৰন্ধাৰ কাম আগবঢ়াইছিলোঁ